মোৰ চাৰি মে' মোৰ বিয়াৰ দিন দেই মোৰ দুজন একেলগ হোৱাৰ দিনটো চাৰি মে' আছিলে এই টু থাউজেণ হেৰি ঊনৈছশ আঠষষ্ঠি চন আৰু তাৰপিছত মোৰ ল'ৰাৰ তাৰিখটো পোন্ধৰ জা পোন্ধৰ ডিচেম্বৰ আছিলে ল'ৰাৰ জ বিয়াৰ তাৰিখটো তাৰপিছত এতিয়া ছোৱালীজনী হ'লে ল'ৰা ছোৱালীজনীৰ মানে চৌব্বিছ বাই পঁচিছ হেৰি পঁচিছ জুলাই তাৰপিছত মোৰ ছোৱালীৰ যোনটো বিয়াৰ দিন সেইটো দুহেজাৰ ন চনৰ দুহেজাৰ ন চনৰ বাইছ বহাগ